ধেমাজি ধাবা নে অঁ দুপৰীয়াৰ দুপৰীয়াৰ আহাৰৰ কাৰণে এই চাওমিন এক প্লেট অৰ্ডাৰ কৰিব লগা আছিলে অঁ যদি বস্তুটো মই কামত ব্যস্ত থাকো বস্তুটো যদি গৰম ৰাখিব পৰাকৈ পেকিঙতো কৰি দিয়ে তেতিয়াহ'লে ভাল